অসমীয়া মানুহে তেওঁলোকৰ ভাষা নুকোৱা লোকসকলৰ সৈতে আন কিছুমান ভাষাৰ জৰিয়তে যোগাযোগ কৰিব পাৰে উদাহৰণস্বৰূপে ইংৰাজী হিন্দী সংস্কৃত আদি ভাষাৰ জৰিয়তেও তেওঁলোকে নিজৰ ভাৱ আনজনৰ সৈতে বিনিময় কৰিব পাৰে আৰু যদি এই আমি চাবলৈ যাওঁ কিছুমান ঠাইত আমি কিছুমান ঠাইত নহয় প্ৰায়খিনি ঠাইতেই আঞ্চল আমি আঞ্চলিক ভাষা দেখিবলৈ পাওঁ আৰু যদি আমি চাবলৈ যাওঁ আমাৰ ওচৰ চুবুৰীয়া ঠাই নাগালেণ্ডৰ কথা ক'ব পাৰোঁ নাগালেণ্ডত নাগামিজ ভাষাৰ প্ৰচলন দেখিবলৈ পোৱা যায় নাগামিজ ভাষা হৈছে নাগালেণ্ডৰ ভাষা আৰু অসমীয়া ভাষাৰ এক মিশ্ৰণ গতিকে তেনেদৰেই তেওঁলোকে বিভিন্ন পৰিৱেশ পৰিস্থিতি চাই বিভিন্ন আন ভাষাৰ মাধ্যমেৰে নিজৰ মানে কথোপকথন বা নিজৰ ভাৱসমূহ আনভাষী লোকসকলৰ সৈতে আদান প্ৰদান কৰিব পাৰে